তেনেকুৱা এখন খুবেই প্ৰিয় কিতাপ আছে যোনখন যোনখনৰ নাম হৈছে বিভ্ৰান্ত বাস্তৱ আমাৰ যে বাস্তৱ জীৱনটো কিমান বিভ্ৰান্ত সেই কিতাপখনৰ জৰিয়তে আমি বুজি পাওঁ তাত গায়ত্ৰী নামৰ যোনটো চৰিত্ৰ আমাক ৰীতা চৌধুৰীৰ বাইদেউৱে দেখাইছে ইমান ধুনীয়াকৈ এটা জীৱন চৰিত্ৰ দেখাই তোলে তাত যোনটো হাঁহি কান্দোন সুখ দুখ চব জড়িত হৈ আছে একেটা মুঠিতে যেন চব দেখাই দিয়ে ইমান ধুনীয়াকৈ ৰীতা চৌধুৰী বাইদেউৱে সুন্দৰকৈ এটা চৰিত্ৰ তুলি ফুটাই তুলিছে কিতাপখনৰ বিষয়ে অকণমান ক'ব গ'লে যোনটো গায়ত্ৰী নামৰ চৰিত্ৰ তাই এগৰাকী খুব প্ৰেক্টিকেল যদিও খুব অনুভূতিশীল এগৰাকী ছোৱালী তাই সৰুকালত জীৱনটো খুবেই নৰ্মেল আছিল এটা সুন্দৰ পৰিয়ালত জন্ম হৈছিল যেতিয়াৰপৰাই তাইৰ মিনুৰ লগত মাক দেউতাকৰপৰা আঁতৰি থাকিব ধৰিলে লাহে লাহে বাস্তৱ জীৱনটো কিমান যে বিভ্ৰান্ত লাহে লাহে দেখি গ'ল আৰু মিনি মিনু লগত যেতিয়াৰপৰা মিনুৰ লগত যেতিয়াৰপৰা থাকিব ধৰিলে তেতিয়াৰপৰাই তাই বুজি পালে যে তাই যিটো ভাবিছিল বাস্তৱ জীৱনটো তাতকৈ দেখোন ওলোটাহে আৰু লাহে লাহে তাই ডাঙৰ হৈ আহিছিল আৰু যেতিয়া তাই কলেজত পঢ়িব আৰম্ভ কৰিছিল তেতিয়া তাই এজন ল'ৰাৰ লগতো তাই ল'ৰাকো খুব ভাল পাইছিল তাই কিন্তু ভাল পাইছিল যদিও তাইক আঁতৰি থাকিবলগীয়া হৈছিল ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাৰ ককায়েক কাৰণ তাই জীৱনটোত যিমানখিনি দুখ পাইছিলে তাইৰ ককায়েকে একমাত্ৰ কাৰণ আছিল আৰু যদিও ভগৱানে কয় ন এফালে নিদিলে এফালে দিয়ে তাই এগৰাকী ভাল সফল আই এছ বি আই চি এছ বিষয়া হৈ বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল বুলি ক'ব লাগিব ইমান ধুনীয়াকৈ নিজকে সেই ৰীতা চৌধুৰী বাইদেউৱে সেই গায়ত্ৰী নামৰ চৰিত্ৰটি ইমান সৰুৰপৰা ডাঙৰলৈকে ইমান ধুনীয়াকৈ হাঁহি কান্দোন চব আমাক এখন কিতাপৰ মাজত ভৰাই তুলিছে মানে খুবেই ভাল লাগিলে চৰিত্ৰটো পঢ়ি পেনে আৰু আমাৰ এই কিতাপখনতো আমি এইটোৱে বুজি পালোঁ যে জীৱনটোত হাঁহি কান্দোন থাকিবই তাৰ মাজেৰে আমি জীয়াই জীয়াই যাব লাগিব আৰু আমি যদি নিজৰ কামবোৰ ভালকৈ কৰি যাওঁ আমাৰ কোনোবা নহয় কোনোবা এফালে আমি সফল হওঁৱে আৰু সেইখনৰ ওপৰত নিশ্চয় মই এখন চিনেমা চাবলৈ বিচাৰোঁ কাৰণ ইমান ধুনীয়া এটা চৰিত্ৰ মানুহে এটা ধুনীয়া লেচন পাব এটা ধুনীয়া যে গায়িত্ৰী নামৰ চৰিত্ৰটোৰ জৰিয়তে মানে মানুহে এটা ধুনীয়া লেচন পাব আৰু যে বাস্তৱ জীৱনটো কিমান কঠিন বা বাস্তৱ জীৱনটো কিমান বিভ্ৰান্ত সেই চৰিত্ৰটোৰ জৰিয়তে আমি চবেই বুজি পাব আৰু সেইখনৰ নিশ্চয় মই চিনেমা এখন চাব বিচাৰোঁ